হেল্ল' দাদা আহাৰ ফ্ৰেছ হয়নে লক্ষীমপুৰৰ মোক কাইলৈ মোৰ ভন্টীৰ বাৰ্থদেৰ কাৰণে এটা কেক লাগিছিলে কেকটো কেকটো বেছি ক্ৰীম নালাগে তাৰ ফ্লেভাৰটো চ'কলেট লাগে আৰু তাৰ ওপৰত তাইৰ নামটো লিখাই দিব লাগিব মই আপোনাক নামটো মেচেজ কৰি জনাই দিম আৰু কেকটো মোক কাইলৈ অলপ সোনকালে লাগিব ঠিক আছে হ'ব